হেল্ল'

অঁ হয় হয় কওকচোন কি কথা আছিলে বাৰু হয় হয় হয় হয় হয় হয় আপুনি হেৰি কিবা প্ৰয়োজন আছিলে নেকি আপোনাক হয় হয় আপুনি এইবাৰ প্ৰথমবাৰ আহিব নেকি অঁ অঁ তেনেকে আপোনাৰ গুৱাহাটীৰ নিচিনা ডিব্ৰুগড়ত ইমান ফুৰিবলগীয়া জেগা নাই বাৰু কিন্তু তথাপিতো আপুনি প্ৰথম অঁ প্ৰথম আপোনাৰ আপোনাৰ ইয়াত ডিব্ৰুগড়ত কোনোবা ঘৰুৱা মানুহ আছে নেকি আপুনি থাকি ল'বলে বা এনেকে

ত' তাহাঁতি চাগে বাহিৰত আছে চাগে অঁ অঁ অঁ আপুনি

খানাপাৰা অঁ হয় তাৰপৰা উঠিলে আপুনি ডিব্ৰুগড় ট্ৰেইনত আহিবনে আপুনি বাছত আহিব

তাৰ পিছত বাছ ষ্টেণ্ডৰ তাত নামি কিনে আপুনি ধৰক ৰাতি আহিবনে এতিয়া গুৱাহাটীৰ পৰা আপুনি ৰাতি উঠিবনে

আপোনাৰ এই অঁ অঁ অঁ খনিকৰ ফালে যায় আপুনি সেই তাত অ'টো'বিলাক ধেই লাইন পাতিয়ে থাকে

ত' তেনেকে সেই জেগাটো বহুত ফেমাছেই হয় আপুনি জগন্নাথ মন্দিৰত যাব তাত বহুতকেইটা মন্দিৰ আছে তাত আপুনি অকণমান দেৰি বহি মেলি টাইম স্পেণ্ড কৰি মেলি

আপুনি ফটোগ্ৰাফী কৰে চাগে ন

আপুনি হেৰিয়াত অঁ তাত যাব পাৰে তাত গৈ আপুনি তাত টিকেট ছিষ্টেম হয় এজনৰ ত্ৰিছ টকামানকে লয় আৰু

ত' তাতে আপোনাৰ গোটেইখিনি খোৱা চোৱা চব ইনক্লুড হৈ থাকে আপুনি তাতে যাব পাৰে অঁ তাত আপুনি তাত ধুনীয়াকে আপুনি আধা আধা দিন তাতে স্পেণ্ড কৰিব পাৰে তাত যাবলগীয়া বহুতো জেগা আছে

মই অঁ অঁ অঁ অঁ অঁ মানে আপুনি যদি কোনোবা লগ বিচাৰিছে তেনেহ'লে ময়ো গুচি যাম বাৰু আপোনাৰ লগতে বাকী

বহুত ধুনীয়া হয় তাত আপুনি তাত থাকিবও পাৰে দেই তাত বহুত দূৰৰ দূৰৰ পৰা অহা গেষ্টবিলাকৰ কাৰণেও তাত ৰুম এনেকে বনোৱা আছে অঁ তাত আপুনি তেনেকে থাকিব পাৰে তাত খালি অকণমান দামী হয় আৰু

আপুনি ইয়াত আহিব পাৰে তাত আপুনি তাত জ্যোতিপ্ৰসাদ আগৰৱালা আগৰ যোনটো বাংলো হয়

আৰু আছে আপুনি ধৰক চাবুৱাফালে গ'লে আপুনি যদি সত্ৰবিলাক যাব বিচাৰে তেনেহ'লে আপোনাৰ

অঁ আছে আছে আপুনি শুনিছে চাগে ন নামটো

তাত ভালকে পূজা চূজা কৰিব পাৰে আৰু আপুনি হেৰিয়াত যাব পাৰে আপুনি মাহে আৰু আপুনি হেৰি শুনিছে হেৰি আপুনি মালিনী থানো যাব পাৰে খালি সেইটো আপোনাৰ অকণমান অঁ খালি আপোনাৰ সেইটো ধেমাজি পৰি যায় বাৰু

আৰু আপুনি ক'বলে গ'লে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপাক তাৰ ইউনিভাৰ্চিটি পাৰ্কখন আছে তাত যাব পাৰে তাত ধুনীয়া ধুনীয়া তাত ধুনীয়া ধুনীয়া অকণমান জেগাবিলাক আছে তাত আপুনি ধুনীয়াকে বহি মেলি ফটো ল'ব পাৰে

হয় হয় হয় হয় হয় হয় অঁ অঁ অঁ

অঁ অঁ অঁ ঠিক আছে হ'ব নিশ্চয় দিয়ক হ'ব